হেল্ল' দাদা মই জ্ঞানশ্ৰী দত্তই কৈছোঁ উবেৰৰ কাৰণে আপোনাক ফোন কৰিছোঁ হয় আপুনি আহিলেনে বাৰু মই মেচেজ এটা পাইছিলোঁ অথনিয়ে যে আপুনি লোকেচনত আছে যিটো মই দি থৈছিলোঁ কিন্তু মই ৰৈ আছোঁ তাত আপোনাক দেখা পোৱা নাই আপুনি অহা নাই নেকি কাৰণ মোৰ দেৰি হৈছে মই দহ বজাত এঠাইত পাবগে লাগে মোৰ ইণ্টাৰভিউ আছে কিন্তু এতিয়া মাত্ৰ পঞ্চলিছ মিনিট সময় আছে আৰু যথেষ্ট দূৰ হয় সেই ঠাইলৈ সেইকাৰণে মই অথনিৰ পৰা ৰৈ আছোঁ কিন্তু আপোনাক দেখা নাই মই ফোন কৰিব লগা হ'ল আপুনি ক'ত আছে আপুনি বহুত আগবাঢ়ি গ'ল নেকি অঁ আপুনি পাঁচ কিল'মিটাৰ মান আগবাঢ়িয়ে গ'লচোন আপুনি এটা কাম কৰক আপুনি ঘূৰি আহক আপুনি ডিব্ৰুগড় ইউনিৰ্ভাছিটি যেতিয়া পাবহি ডিব্ৰুগড় ইউনিৰ্ভাছিটি পোৱাৰ পাছত আপুনি মন কৰিব তাৰ কাষতে এটা ষ্টেট বেংক আছে আৰু ষ্টেট বেংকটো সন্মুখতে মই ৰৈ আছোঁ আচলতে মোৰ বহুত দেৰি হৈছে আপুনি ইমান আগবাঢ়ি যাব নালাগিছিলে ফোন এটা কৰি লোৱা হ'লেও হয় আপুনি নহয় নহয় আপুনি বেয়া নাপাব আপ মোৰ দেৰি হোৱাৰ বাবে ক'ব লগা হৈছে আপুনি আহি আহকচোন দেই আহি পেলাই মোক জনাবহি মোক ফোন কৰিব থেংক ইউ আহক আহক